ভাৰত চৰকাৰৰ বজাৰখন চাকৰি বজাৰখন এনেকুৱা যে কিছুমান মানুহে দেখিছোঁ কষ্ট ইমান কষ্ট কৰিও মানে চাকৰি এটা ল'বলৈ সম্ভৱ হোৱা নাই আৰু কিছুমানে কষ্ট নকৰাকেও পাইছে ইমান ভাল বুলিও মই নকওঁ বেয়া বুলিও নকওঁ মানে পুৱাখিনিয়ে পাইছে নৰো নোপোৱাখিনিয়ে নাই পোৱা আৰু আৰু এটা কথা আজিকালি পইচা ক্ষেত্ৰতো অকণমান লেনদেন আছে পইচা দিলেহে মানুহে চাকৰি পায় আৰু পইচা যদি নহয় তেতিয়া মানুহে চাকৰি নাপায় এইটো ক্ষেত্ৰতো এটা এনেকুৱা যে কিছুমানৰ পইচা থাকিলে সেইটো পাৰে পইচা দিবলৈ কিছুমান মানুহৰ পইচা নাথাকে তাত তেওঁলোকে নোৱাৰে আৰু মই দেখিছোঁ যে আজিকালি ল'ৰা ছোৱালীবোৰে ইমান কষ্ট কৰিছে তথাপিও এই চাকৰি এটা ল'ব পোৱা নাই তথাপিও সিহঁতি সেইটো চেষ্টা কৰি আহিছে আৰু আগলৈও চেষ্টা কৰি যাব মই দেখিছোঁ যে চকুৰ আগতে দেখিছোঁ ইমান কষ্ট কৰিছে আৰু এতিয়া মই ভাবোঁ যে এই পইচাৰ লেনদেনটো যে উঠাই দিব লাগে আৰু এইটো ভাল হ'ব লাগে চাকৰি চবকে সমান দৃষ্টিৰে চাব লাগে চবে সমান সমান পাব লাগে ধনী হওক বা দুখীয়া হওক যাৰে যেনেকুৱা নহওক তো চবেই সমানেই পাব লাগে চৰকাৰে সেইটো যে বিচাৰ কৰে আৰু তেওঁ তেওঁলোকে হয়তো চাকৰি কিছুমানে পাইছে কিছুমানে চাকৰি পোৱা স্বত্বেও কিছুমানৰ হাত বা ভৰি বা কিবা অসুস্থ হৈছে তেওঁলোকে হয়তো সেইটো চাকৰি আকৌ জইন কৰাৰ পাছত এনেকুৱা অৱস্থা হৈছে